অ' দাস বাইদেউ কৈছি না অঁ বাইদেউ মই বাহেজেনিৰ পৰা কৰিলোঁ দিয়ক মোক এই ভালে দিয়ক এই নকবো বুজিছে না মোৰ গোটেই পেহীৰ আপিটোৰ এখন বিয়া তাতে তাই বোলে ইতা কাপোৰ কিনব যায় ইতা মইতো হয় কাপোৰ চাপোৰ কিনি প নাই আমাৰ ঘৰতটো কাকো বিয়া দিয়া নাই সিনকে মই যে তায়ে ঘৰৰ ডাঙাৰ আপি ইতা কাপোৰ কিনবৰ কাৰনে মোক লগ ধৰ্ছি ইতা মইটো নেজানো কেনে কাপোৰ কিনব লাগে আপুনি অলপ কওকচোন কেনে কেনে বিধৰ কাপোৰ কিনব লাগেই মই গমেই নাপাওঁ কি কাপোৰ কিনো কি নিকিনো বতৰ চায়ো কিতনবা কাপোৰ কিনব লাগেই দকচোন কওকচোন ইতা কি কাপোৰ কিনো

ডাঠ ডাঠ কালাৰ নালগে দিয়ক আপিটো অলপমান ক'লা হেন আপিটো অলপ ক'লা হেন পাতলায়ে কক কেনে এনে আৰু

তাকে তো দৰা কইনা চাই কিনে বোলে দিবা লাগেই তাই কৈছে দৰা কইনা ক বোলে কিবা আকা থাকা লাগিব না কি মই ইতা সেগলা খান পাট্টা নাপাওঁ দকচোন কিবা বোলে বাখৰৰ কি বা অঁ তাকেটো আপুনি কিজানি আপিটো চিনি পোৱা নাই ন এই যে মোৰ পেহীৰ ঘৰত আপোনালোকৰ গৈছো দিয়ক আপোনাৰ তাত দুই বাৰ মান চিনি পৱা নাই কিজানি আপুনি অঁ এইটোৱেই অঁ অঁ তে দিয়ক তে আপুনি থাকিব না আজি আছেই যদি মই যাওঁ অঁ দিয়ক ঠিক আছে দক মই যায় আছো দক আজি গধূলি তাইক লৈ